হেল্ল' হয় হয় কোনে কৈছে য়া য়া কোৱা অ' হয় নেকি মইও ভাবি আছিলোঁ দেই মইও যোৱা হোৱা নাই একেবাৰে মই যোৱাই নাই আজিলৈকে হয় হয় এতিয়া কিমান ঠিক আছে কালি ছানডে' এটা ল'লে হ'ল ভাল হ'ব ছানডে' এটাত ল'লে ভাল হ'ব অ' অ'

এইটো কেনেকৈ কি কৰিম বুলি প্লেনটো কৰিছা এতিয়া

কি কি চাম বুলি ভাবিছা

অ' অ' অ' অ' অ' তাতে তাৰকা গৃহ এটাও আছে নহয় সেইটোও চাব পাৰি আৰু বাকি কি কি আছে জানো মই ভালকৈ সোমোৱা নাই মানে মই গ'লেহে গম পাম ঠিক আছে ঠিক আছে